আমাৰ এতিয়া প্ৰথমতে আৰম্ভণি হয় আহাৰৰ অৰ আহাৰৰ প্ৰথমতেই আমাৰ গাঁৱত কঠীয়া পেলায় কঠীয়া ধুনীয়াকৈ হাল বাই কৰি ট্ৰেক্টৰে মানুহে পেলায় তাৰপিছত ডাঙৰ হোৱাৰ লগে লগে তাৰ পৰা তুলি তাৰ পাছত আকৌ কঠীয়া তুলি আকৌ ধান ধান খেতিত লাগিব ধান খেতি কৰি উঠি তাৰপিছত আকৌ ধান কটালৈকে ধান কাটি শেষ হোৱাৰ পিছত আকৌ আমাৰ ধান কাটি শেষ হোৱাৰ পিছত আকৌ মাহ খেতি হয় সৰিয়হ খেতি হয় এইবোৰ কৰি যায় মানে সৰিয়হ সৰিয়হতো আমাৰ বহুত পায় ইয়াত সৰিয়হ সৰিয়হৰ খেতি কৰিলেতো বহুত উপাৰ্জনেই হয় আৰু মগুমাহৰো হয় মগুমাহ খেতিও ধুনীয়াকৈ কৰে বহুত ধুনীয়াকৈ মগুমাহ আ খেতি হয় তাত আমাৰ ইয়াত কমেও পঞ্চাছ কুইণ্টল মান পায় এবিঘাতেই সেয়েহে ধুনীয়াকৈ মানে ঔষধ চৌষধ দি পেলাই মানে পোক চোক যেন যাতে গছত নেলাগে তেনেকুৱা হিচাপে কৰা হয় আৰু আৰু এতিয়া বৰষুণ পৰিলে ভালেই কাৰণ খেতি পথাৰ হাল বাব লাগিব আৰু বেছি মানে বৰষুণ পৰিলেও বেয়া কম পৰিমাণে পৰিলে ভাল আৰু কঠীয়া কঠীয়া পাৰি পেলাই মানুহে কঠীয়া ডাঙৰ হোৱালৈ ৰয় আকৌ তেতিয়া শেষ হোৱাৰ পিছত বৰষুণ পৰিলে আৰু বেছি ভাল হয় কেতিয়াবা মানুহে হাল বাই কৰি মানে বোকা বোকা দি এই মানে কঠীয়া কঠীয়া উঘালি আনি আকৌ ধান ৰুব পাৰি এ এইবোৰ কৰিলে মানে তেতিয়া মানে বৰষুণ পৰিলে বেছি ভাল হয় আৰু বোকাবোৰ ভাল হয় আৰু